গ্ৰাম্য অঞ্চলত কৃষকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় কৃষকসকলৰ সমস্যাসমূহৰ ভিতৰত ক'বলৈ গ'লে বান অত্যাধিক বৃষ্টিপাত হোৱাৰ ফলত বানপানী হয় যাৰ বাবে কৃষকসকলৰ খেতি বাতি কৰাত অসুবিধা হয় আৰু কেতিয়াবা বতৰৰ পৰিৱৰ্তনৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হয় যাৰ বাবে কৃষকসকলে ভালদৰে খেতি বাতি কৰিব নোৱাৰে আৰু খৰাং বতৰৰ বাবে ভালদৰে মাটি চহাব নোৱাৰে যাৰ বাবে কৃষকৰ সমস্যা হয় আৰু আৰ্থিকভাৱেও কৃষকসকল কেতিয়াবা বহুতো সমস্যাত পৰে যিহেতু গ্ৰাম্য অঞ্চলৰ কৃষকসকল কৃষিৰ লগত বিশেষভাৱে জড়িত সেয়ে আৰ্থিকভাৱে কেতিয়াবা বিভিন্ন সমস্যাত পৰে খেতি বাতি কৰাৰ ক্ষেত্ৰত আৰু জলসিঞ্চনৰ বাবেও কেতিয়াবা কৃষকসকলে বিভিন্ন সমস্যাত পৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো কৃষকসকলে সমস্যাত পৰে বিভিন্ন কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি কৃষকসকলে মাটিৰ উৰ্বৰতা উৰ্বৰতাৰ ক্ষেত্ৰত সমস্যাত পৰে যাৰ বাবে কৃষকসকল উপায় বিহীন হয় আৰু উপায় খেতি বাতি কৰিবলৈ বিভিন্ন আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰে এই ক্ষেত্ৰত এই যন্ত্ৰপাতিসমূহৰ বাবেও বহুতো মূলধনৰ পৰিমাণ হয় এইসমূহেই আছিল গ্ৰাম্য অঞ্চলৰ কৃষকে সন্মুখীন হোৱা সমস্যা